আমাৰ অতীতত যি পৰম্পৰা আছিলে সেই পৰম্পৰাগত খেলা ধূলাসমূহ গ্ৰাম্য অঞ্চলৰ বিভিন্ন প্ৰান্তত যেনেধৰণে খেলা ধূলাবোৰ কৰি থকা হয় আৰু সেই খেলা ধূলাবোৰ আজি তাৰিখত ক'বলৈ গ'লে আমি সেই সময়ত খো খো কাবাডী আৰু গাঁও অঞ্চলত এইবিলাক ধূপ খেল টেকেলি ভঙা আদি এনেকুৱা ধৰণৰ খেলবোৰ প্ৰচলিত হৈ আছিল আৰু সেই খেলবোৰ এতিয়া আমাৰ মাজত আমি সংৰক্ষণ কৰিবলে হ'লে আমাৰ নতুন প্ৰজন্মই জানিবলে হ'লে সেইখিনিক আমি পুনৰ জ্যেষ্ঠসকলৰ লগত কথা বাৰ্তা পাতি আমি আমাৰ অঞ্চলত সেই খেলা ধূলাসমূহ খেলা সেই খেলা ধূলাসমূহ আমি কৰি থাকিব লাগিব তেতিয়া আমি আমাৰ এই অঞ্চলটোত সেই পুৰণি খেলা ধূলাবোৰ আমি হয়তো আমাৰ মাজত নতুন প্ৰজন্মৰ মাজত জীয়াই থাকিব বুলি মই ভাবোঁ